মই এতিয়ালৈকে কোনো আঞ্চলিক উপভাষা ব্য়ৱহাৰ কৰি পোৱা নাই অসমীয়া ভাষাৰ উপভাষা বুলি ক'লে সাধাৰণতে উজনিৰ উপভাষা আৰু নামনিৰ উপভাষা এই দুটা বিষয়ে জানো উজনিৰ উপভাষা আৰু নামনিৰ উপভাষাত কিছু কিছু শব্দৰ পাৰ্থক্য় আছে যেনে আমাৰ উজনিত ছোৱালীটো ছোৱালীটোক ছোৱালী বুলি কয় নামনিত আপী বুলি কয় উজনিত ভোগ ভোগ নামনিত ভখ এনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান শব্দৰ বিষয়ে মই জানো আৰু সেই উজনিৰ উপভাষাটো বিশেষকৈ তিনচুকীয়া শিৱসাগৰ ডিব্ৰুগড় লখিমপুৰ এইবোৰ অঞ্চলতে প্ৰচলিত হৈ আছে আৰু নামনিৰ উপভাষা বুলি ক'লেতো আমি সকলোৱে জানো আৰু যে কামৰূপ গোৱালপাৰা সেইসমূহ অঞ্চলত যিসমূহ প্ৰচলিত হৈ আছে সেইখিনি নামনি উপভাষা নামনিৰ উপভাষাতো আকৌ কিছুমান মানে আঞ্চলিক ৰূপ ভেদ আছে আছে বুলি গম পাইছোঁ বা জানো অলপ চলপ যেনেকে ছয়গাঁও বকো নলবাৰী সেইসমূহ অঞ্চলত চলা ভাষাবোৰো বেলেগ আকৌ গোৱালপাৰা অঞ্চলতো পূব গোৱালপাৰা পশ্চিম গোৱালপাৰা এনেধৰণৰ আছে এনেধৰণৰ শ্ৰেণী বিভাগ আছে এইসমূহত মানে এটা নামনি উপভাষা যদিও তাৰ অঞ্চল বিশেষে তাৰ ৰূপ ৰূপ ৰূপ ৰূপ ধনী শব্দ আদিৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য় দেখা পোৱা যায় বা পাৰ্থক্য় আছে বুলি জানো আৰু আমি অঁ বৰ বিশেষ তেনেকে মই উপভাষাৰ বিষয়ে নাজানো আৰু যিহেতু মই সেইবোৰ অঞ্চললে এতিয়ালৈকে গৈ পোৱা নাই কিন্তু বিশেষকে আৰু উজনিৰ উপভাষা অসমত উজনিৰ উপভাষা আৰু নামনি উপভাষা এই দুটা উপভাষাই আছে উজনিৰ আৰু মইতো শিৱসাগৰ অঞ্চলৰ ভাষাটোৱেই ব্য়ৱহাৰ কৰোঁ শিৱসাগৰ অঞ্চলৰ ভাষাটো বৰ্তমান মান্য় ভাষা ৰূপেও স্বীকৃত হৈছে উজনিৰ উপভাষাতো আকৌ মানে দুটা ভাগত ভাগ মানে ভাগ বুলি নহয় আৰু দুটা মানে মধ্য় অসমৰ ভাষাটো যেনেকে গোলাঘাট নগাঁও আদি অঞ্চলৰ ভাষাটো অলপ শিৱসাগৰ বা ডিব্ৰুগড় অঞ্চলৰ ভাষাতকৈ বেলেগ গতিকে ইয়াৰো দুটা ভাগ দুটা ভাগ আছে নামনি উপভাষাটো তেনেকে নল গোৱালপৰীয়া নলবা কামৰূপ নলবাৰী এনেকুৱা অঞ্চলত বেলেগ বেলেগ ধৰণে চলে গতিকে সেই তাতো আঞ্চলিক কিছুমান ৰূপভেদ দেখা পোৱা যায় বৰ বিশেষ মই নাজানো উপভাষাৰ বিষয়ে ইমানটোৱেই জানো আৰু